হয় মই ইংৰাজীলৈ অনুবাদ কৰা ইংৰাজী কিতাপ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কিতাপখন পঢ়িছোঁ যিখন পঢ়ি মই মহাত্মা গান্ধীৰ বা স্বাধীনতা আন্দোলনৰ সকলোবিলাক কথায়েই জানিব পাৰিছোঁ

তাৰোপৰি মই মাতৃভাষাত থকা কিতাপ এ পি জে আব্দুল কালামৰ অদম্য শক্তিখন পঢ়িছোঁ যিখন কিতাপ পঢ়ি বহুতো কথা জানিব পাৰি আৰু সেইখন কিতাপ আন দহজনে পঢ়াটো মই বিচাৰিছোঁ এইখন কিতাপ পঢ়িলে বহুত কথা জানিব পাৰি আৰু সকলোকে পঢ়িবলৈ মই অনুৰোধ কৰিছোঁ